হয় মই এখন শাৰী ক্ৰয় কৰিছিলোঁ এমেজনৰ পৰা আৰু সেই শাৰীখনৰ কুৱালিটি খুবেই বেয়া মানে তাৰ বিভিন্ন বিভিন্ন বিভিন্ন মানে তাৰ পিন্ধিব পৰা অৱস্থা নহয় খুবেই বেয়া কুৱালিটি কিন্তু যোনটো দেখাইছিলে আমি চা চাওঁতে অনলাইন সেইটোৰ লগত সম্পূৰ্ণ মানে পাৰ্থক্য আছে